মই দুপৰীয়া সাঁজৰ বাবে দালি আন্ দালি বনাওঁ চব্জি বনাওঁ ভাজি চাট্নি এইবোৰ বনাওঁ দালিখন মই এনেধৰণে বনাওঁ যে আৰম্ভণিতে দালিখিনি ধুই ধুই লৈ ধুনীয়াকে চাফ কৰি কেৰাহীত বহাই বইল কৰি লৈ বইল হোৱাৰ পিছত কেৰাহীৰ পৰা নমাই দালিখিনি কেৰাহীটো গৰম হ'বলৈ দিওঁ গৰম হোৱাৰ পিছত তেল দি তেলত শুকান জলকীয়া তেজপাত পাঁচফোৰণ এইবোৰ দি অলপ সময় থাকিবলৈ দিওঁ দিয়াৰ পিছত দালিখিনি দালি বইলখিনি ঢালি দিওঁ ঢালি দি তাত নিমখ হালধি এইবোৰ দি দহ পোন্ধৰ মিনিট সময় তাক ভালদৰে উতলাব উতলাই লওঁ উতলোৱাৰ পিছত দালিখিনি নমাই দিওঁ তাৰ পিছত দালিখিনি হোৱাৰ লগে লগে চব্জিখিনি বহাই দিওঁ চব্জিখিনিত বিভিন্ন ধৰণৰ পাচলি দিওঁ যেনে ৰঙালাও আলু জিকা ভোল পটল বহু ধৰণৰ পাচলি দি কাটি লওঁ কাটি লৈ চব্জিখিনি পানীত দি ধুই সিজাই কেৰাহীত গেছত কেৰাহী বহাই দি অলপ পানী দি চব্জিখিনি সিজাই লওঁ চব্জিখিনি সিজোৱাৰ পিছত আদা নহৰু জিৰা জলকীয়া এইবোৰ মছলা তৈয়াৰ কৰি মিক্সিত মাৰি লৈ সিজোৱা চব্জিখিনি কেৰাহীৰ পৰা নমাই লওঁ লৈ কেৰাহীটো আকৌ গেছত বহাই দি গৰম হ'বলৈ দিওঁ তাৰ পিছত তাত কেৰাহীত মিঠাতেল দি তেলখিনি গৰম হ'বলৈ দিয়াত পিয়াজ পিয়াজ কাটি কিনে দিওঁ পিয়াজখিনি অলপ টাইম ফ্ৰাই কৰি মছলাখিনি দিওঁ মছলাখিনিও অলপ টাইম ফ্ৰাই কৰি চব্জিখিনি দি ভালদৰে লৰাই থাকোঁ লৰাই থাকি এটা ঢাকনি অলপ পানী দি ঢাকনি মাৰি দিওঁ ঢাকনি মাৰি দিয়াৰ পাঁচ মিনিটমান সময় ৰাখি ঢাকনিখন গুচাই আকৌ অলপ টাইম লৰাই দিওঁ লৰাই দি অলপ পানী ঢালি অলপ বেছিকৈ পানী দি ঢাকনি মাৰি থৈ দিওঁ যেতিয়া চব্জিখিনি গোটেই মিক্সাৰ হৈ যায় বা সিজি যায় তেতিয়া ভালদৰে লাৰি থাকি নমাই দিওঁ এনেকে চব্জিখন হয় তাৰ পিছত ভাজি ভাজি ভাজিত বিন নেচেৰা আলু ভেন্দি এইবোৰ দি ভাল ভালদৰে ধুই ভেন্দিখিনি নাকাটাৰ আগত ধুই ল'ব লাগে ধুই লৈ কাটিব লাগে এইখিনি আগতে ধুই থৈ নেচেৰা বিন এইবোৰ কাটি ধুই গোটেইখিনি মিহলাই ভাজি কেৰাহীত বহাই কিনে শুকানকে ভাজি থৈ দিওঁ চাট্নি চাট্নিত ধনীয়া তাৰ পিছত পালেং আৰু বহুত কিবা কিবি দি চাট্ জলকীয়া আদা নহৰু এনেকে মিক্সাৰ কৰি চাট্নিখন বনোৱা হয়